হেল্ল' অঁ বিকাশ হয়নে অঁ মই ঘৰত মা সকাম এখন পাতিব লাগিছিলে তাকে গাখীৰ লাগিছিলে গৰু গাখীৰ লাগে তাকে লিটাৰ কেনেকৈ অঁ গৰু গাখীৰ অঁ হ'লও অকণ চাইচিতি দিবা আৰু এতিয়া গৰু গাখীৰ বিছ লিটাৰ লাগিছিলে অঁ তুমি গাখীৰটো ভাল চাই দিব লাগিব অঁ ম'হৰ গাখীৰ ম'হৰ গাখীৰ লাগিব হেৰি গৰু গাখীৰটো মানে কিছুমানে ম'হৰ দৈটো নাখায় যে সেইকাৰণে গৰু গাখীৰটো লাগে ম'হৰ দৈটো মই আনিব পালে তোমাক খবৰ কৰিম বাৰু দেই অঁ দৈ লাগিব দৈ লাগিব হেৰি ম'হৰ গাখীৰটো বাৰু এতিয়া মই হেৰি চিন্তা কৰা নাই এতিয়া গৰু গাখীৰটো বিছ লিটাৰ লাগিবই তুমি তাকে হেৰি কৰিবা গাখীৰটো ভাল চাই মানে হেৰি পানী চানী নিদিবা আৰু অঁ অঁ অঁ অঁ কিছুমান মানে গৰু গাখীৰ অঁ কোৱা কিমান তাৰিখে লাগে এই নৱেম্বৰ মানে বিছ তাৰিখ মানে লাগিব দেই অঁ সেইকাৰণে অকণমান আগতীয়াকৈ মই জনাইছোঁ আৰু নহ'লে তোমাৰ আকৌ গাখীৰ অইনেও নিব পাৰে নহয় অঁ হয় হয় পনীয়াটো পাঁচ লিটাৰমান লাগিব হেৰি কৰিবা এই এইটো মই খবৰ কৰিম এইটো চাহৰ কাৰণেও লাগিব আৰু কিছুমানে দৈ গাখীৰ নাখায় যে কিছুমানে ম'হৰ দৈয়ো নাখায় গৰুৰ দৈয়ো নাখায় এৱাঁ গাখীৰে বিচাৰে

বাঢ়িব বাঢ়িব অঁ হয় পাই গৰু গাখীৰতকৈ আকৌ ম'হৰ দামটো বেছি যে অঁ অঁ মই ম'হৰ দৈটো লগা হ'লেতো বাৰু মই ঘৰত আলোচনা কৰি লওঁ আকৌ দাদাই অন্যতো খবৰ কৰিব পাৰে নহয় হেৰি তোমাৰ আকৌ ম'হৰ দৈ আছে বুলি মই নাজানো নহয় দেই অঁ অঁ অঁ তেতিয়াহ'লে তোমাৰ লগতে কথা পাতিম আৰু দাদা বিছ তাৰিখে অঁ

অঁ নহয় গৰু ম'হৰ গাখীৰ দছ লিটাৰমান দহ লিটাৰে হ'ব হেৰি মই ঘৰত আলোচনা কৰি লওঁ আৰু কিন্তু গৰুৰ দৈটো ফিক্স আৰু দেই অঁ অঁ অঁ মই আকৌ দিগদাৰ হ'ব হয় সেইটো হয় বাৰু দিগদাৰ হ'ব হয় ফিক্সটো তোমাক তাৰিখটো ক'লোঁৱেই আৰু দেই নৱেম্বৰৰ বিছ তাৰিখ

অঁ অঁ অঁ ভাল হ'ব সেইটো হয় তাকে হেৰি দামটো অকণমান চাবা মই অকণমান সৰহকৈ আনিম নহয় অঁ অঁ অঁ অঁ তোমাৰ আকৌ ম'হ আছে বুলি মই নাজানো নহয় তেতিয়াহ'লে ম'হৰ গাখীৰো আনিব লাগিব মই দাদাৰ সৈতে আলোচনা কৰি লওঁ দেই অঁ ম'হৰ গাখীৰ তুমিহে ভাল হ'ব হয় সেইটো হয় তাৰমানে কি হৈছে এতিয়া আৰু তোমাৰ এতিয়া ম'হৰ যদিও ম'হ আছে মই আকৌ নাজানো তেতিয়া একে ঠাইতে আমি গাখীৰটো একে ঠাইৰপৰা আনিম আৰু অঁ ভাল হ'ব তেতিয়া ম'হৰ দৈ তাৰপৰা গৰুৰ দৈ তাৰ পিছত আকৌ গৰুৰ এৱাঁ গাখীৰ লাগিব পাঁচ লিটাৰ আগতীয়াকৈ একদম জনাই থৈছোঁ কথাটো মনত ৰাখিবা তাৰিখটো মনত ৰাখিবা অঁ মই দাদাৰ লগত পাতি পেলাই খবৰটো দিম হ'ব আৰু এতিয়া ৰাখিছোঁ আৰু দেই বাকী ভালেই নহয় তোমালোকৰ ন অঁ ভাল ভাল ঈশ্বৰে ৰাখিছে দেই হ'ব দিয়া অঁ